চৰকাৰ কি আৰু সমাজত ইয়াৰ ভূমিকাৰ বিষয়ে প্ৰশ্নটো কৰিছে এতিয়া কথা হ'ল সমাজ তত্ববিদসকলে বিভিন্ন চৰকাৰৰ কথা কৈছে কিন্তু যিহেতু আমি গণতান্ত্ৰিক দেশ এখনত থাকোঁ গতিকে সেইফালৰপৰা আমি জনকল্যাণমূলক বা কল্যাণৰ সৈতে জড়িত চৰকাৰৰ কথাই ক'ব বিচাৰিম দেশ এখন বা আমাৰ ভাৰতবৰ্ষ যি বৃহত্তম গণতন্ত্ৰ বুলি সমগ্ৰ বিশ্বতে পৰিচিত সেই গণতন্ত্ৰৰ জনসাধাৰণৰ

দেশখনক কেনেদৰে আগবঢ়াই লৈ যাব আৰু ইয়াত চৰকাৰৰ ভূমিকা কি হ'ব আৰু চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা ইয়াৰ ওপৰতে চৰকাৰৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিব কিন্তু চৰকাৰ এখন যিহেতু জন প্ৰতিনিধিত্বাৰে গঠিত হয় ৰাইজে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিব পুঁজিবাদী অৰ্থনীতি বিচাৰিবনে সমাজবাদী অৰ্থনীতিক বিচাৰিবনে আন কল্যাণমূলক চৰকাৰ বিচাৰিব সেইটো জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া চৰকাৰ হ'ল জনসাধাৰণৰদ্বাৰা চালিত জনসাধাৰণৰদ্বাৰা নিৰ্বাচিত জনসাধাৰণৰ শীতৰ বাবে গঠিত এক ব্যৱস্থা য'ত জনহিতকৰ কামৰ বাবে চৰকাৰৰ প্ৰতিনিধিসকলে ভূমিকা পালন কৰিব পাৰে এতিয়া বৃহত্তম গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষত যি চৰকাৰেই নহওক কিয় জনসাধাৰণৰ কথা চিন্তা কৰিব লাগিব কাৰণ চৰকাৰ স্থায়ী নহয় পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয় যদিও ৰাজ্যসভাৰ কথা সুকীয়া গঠন প্ৰণালী অলপ বেলেগ গতিকে চৰকাৰখনে মানুহৰ উপকাৰৰ কাৰণে বা মানুহৰ যি বিচাৰে মানুহৰ জনগল্যাণমূলক আঁচনিৰ লগতে দেশখনৰ শৈক্ষিক অৰ্থনৈতিক সামাজিক দৃষ্টিভংগী সকলোবিলাক ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰে এতিয়া ভাৰতবৰ্ষৰ বৃহত্তম গণতন্ত্ৰ ইয়াৰ সংবিধানখনো বৃহত্তম লিখিত সংবিধান সেই সংবিধান মতে চৰকাৰসমূহ পৰিচালিত হ'ব লাগে বা হোৱা উচিত আৰু চৰকাৰ এই সংবিধানখন অৱমাননা কৰিব নোৱাৰে তদুপৰি যিহেতু এটা প্ৰশাসন ব্যৱস্থা আছে নায়ালয় আছে গতিকে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী অকল চৰকাৰে যি তেনেকুৱা নহয় কাৰণ গণতন্ত্ৰত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী জনসাধৰণ বুলি কোৱা হৈছে এতিয়া ভাৰতবৰ্ষৰ কথাই যদি কওঁ আমি চৰকাৰখন বিকেন্দ্ৰীকৰৰণ হোৱা উচিত নে অনুচিত এই লৈ কিছু বিতৰ্ক মাজে মাজে হয় কিন্তু তাৰ পিছতো যিহেতু পঞ্চায়ত ৰাজ আছে গতিকে তৃণমূল পৰ্যায়ৰপৰা চৰকাৰখন গঠনৰ বা নিৰ্মাণৰ পৰিচালিত হয় ধৰা হ'ল পঞ্চায়তসমূহৰ যথেষ্ট ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হ'ল তেতিয়া কি হ'ব সৰ্বাধাৰণে সেই পঞ্চায়তি ৰাজত অংশগ্ৰহণ কৰিব পাৰিব সক্ৰিয়ভাৱে আৰু চৰকাৰৰ সৈতে এটা অচৰ সম্পৰ্ক স্থাপন কৰিব পাৰিব কিন্তু চৰকাৰ চৰাবলৈ যিহেতু ন্যায়পালিকাৰ লগতে কাৰ্যপালিকা লাগিব গতিকে কাৰ্যপালিকাৰপৰা প্ৰশাসনৰ যোনটো চৰকাৰ আঁচনিসমূহ বা ভৱিষ্যতৰ কাৰণে দেশখনক কেনেদৰে প্ৰগতিৰ পথলৈ আগবঢ়াই লৈ যাব পাৰে এই বিষয়ে ভূমিকা ল'ব লাগিব চৰকাৰখনে সমাজত কি ভূমিকা ল'ব সন্দেহ নাই যে গণতান্ত্ৰিক চৰকাৰ এখন যিহেতু কল্যাণমুখী আঁচনি বা জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰে গতিকে সৰ্বসাধাৰণে কি বিচাৰে গোটেই দেশখনৰ জনসাধাৰণে কি বিচাৰে আঞ্চলিক বৈষম্য নোহোৱাকৈ কেনেদৰে দেশখনক আগবঢ়াই লৈ যাব পাৰি সমাজৰ প্ৰতিটো স্তৰত শিক্ষা স্বাস্থ্য বা আন যিকোনো ব্যৱস্থা কাৰণ খাদ্য বস্ত্ৰ বাসস্থান হ'ল মানুহৰ প্ৰাথমিক অধিকাৰ সেইখিনি যাতে পূৰণ কৰিব পাৰে আৰু বিভিন্ন উন্নয়নমূলক আঁচনিৰদ্বাৰা যাতে দেশখনক আগুৱাই লৈ যাব পাৰে সেইবিলাক কথাও চৰকাৰৰ লগত জড়িত হৈ থাকে চৰকাৰ এখনৰ প্ৰাথমিক দায়িত্ব হ'ল জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা সেইটো এটা বিচাৰ্য বিষয় এতিয়া চৰকাৰখন কেনেদৰে চালিত হ'ব পৰিচালিত হ'ব আৰু ভৱিষ্যতৰ বাবে আগবাঢ়ি যাব বা তেওঁলোকৰ বিভিন্ন আঁচনিসমূহ নিৰ্ধাৰিত সময়ত কেনেদৰে পৰিপূৰ্ণ কৰিব তাৰ ওপৰতো চৰকাৰৰ সফলতা নিৰ্ভৰ কৰে আনহাতে সমাজখনৰ প্ৰতিটো স্তৰত সমুন্নয়ন বা আন বিষয়সমূহ কেনেদৰে চালিত হ'ব সেই সম্পৰ্কেও চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব লাগিব এতিয়া চৰকাৰখনৰ আৰু দায়িত্ব মানুহৰ মৌলিক অধিকাৰসমূহ সৰ্ব হৈছেনে মানুহে বাক স্বাধীনতা পাইছেনে মানুহৰ যিবিলাক দায়িত্ব বা কৰ্তব্য সংবিধানমতে সেইবিলাক পালন কৰিছেনে নাই সেইবিলাক বিষয়েও চৰকাৰ এখনে নিশ্চয় অৱগত হ'ব লাগিব বা সেই সম্পৰ্কেও তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰিব লাগিব